অন্যান্য পৰিবহণৰ পদ্ধতিৰ তুলনাত বাইকিং বা মটৰচাইকেল চলোৱা পৰিৱেশত পেলোৱা প্ৰভাৱ বিষয়ে আলোচনা কৰা এতিয়া আমি যদি বাইক এখন চলাই ক'বালে টাউনলে যাবলগীয়া হয় তেনেতে নকি হয় মানে বাছেতো আমাক হেৰিয়াত ৰখাই দিবগে টাউনত ইয়াত আমি ইফালে সিফালে চলাফোৱাত অকমান অলপ অসুবিধা হয় আও অসুবিধা হোৱাৰ লগতে পইচা আমাক বেছি খৰচ হয় খৰচ হোৱা কাৰণটো হ'ল এতিয়া আমি বেটেৰী ৰিক্সাত যাব লাগে ইডখৰ পৰা ইডখৰ ঘূৰিবলৈ এতিয়া বেটেৰী ৰিক্সাত বহুত কিটকা পইচা লয় আৰু বাইকৰ তুলনাত আমি য'তে মন যায় ত'তে ৰখিব পাৰোঁ য'তে কিবা কৰিবলৈ মন যায় তাতে কিবা কিবি কৰিব পাৰোঁ সেনে থলত আমাৰ বাইক আমাৰ সুবিধা হয় আৰু দ্বিতীয়তে আমাৰ পইচাটো বহুত কম খৰচ হয় আৰু বাইকৰ বহুত হেৰি তাৰমানে আপোনাৰ সুবিধা আৰু খৰচ পাতিও ক'ম এক লিটাৰ তেলত আমি চিবচাগৰৰ পৰা য'তে নহওক বা য'তে নহওক আমি ঘূৰি ফুৰিব পাৰোঁ এক লিটাৰ তেলত হৈ যায় আৰু এক লিটাৰ তেলত এশ টকা আৰু বা বেটেৰী ৰিক্সাত বা ক'বাত টেম্পু এনেকে ভাড়া হ'লে গ'লে বেছি পইচাটো খৰচ হয় তেনেহ'লে আমাৰ বাইক চলাটো সুবিধা হয় আৰু ক'ৰবাত গাঁৱে ভূঞে ক'ৰবাত যাবলৈ হ'লে বাইক বাছ বা বেলেগ গাড়ী নোসোমাই আমাৰ বাইকখন সোমাই যায় তাত বহুত জেগা যাবলৈও ভাল চলাবলেও ভাল কমফৰ্টেবুল আৰু নিজে চলাব জানিলে ক'লে বেলেগতকৈ এক্সিডেণ্টৰ সম্ভাৱনা কম থাকে আৰু দ্বিতীয়তে বাইকখনত আপুনি বস্তু কিবা কিবি ঘৰলৈ আনো বুলি ক'লে আনিব পাৰি কি কয় হেৰি ইয়াত খৰচ নহয় কিয় বাছত আহিলে ক'লে খৰচটো বেছি হয় আৰু বাইকত আৰু আমাৰ বেপাৰ বাণিজ্য কৰিবলৈ ভাল হয় এতিয়া বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে ক'লে তেলৰ মাইলেজটো ভাল দিয়ে খৰচ পাতিও কম হয় কিবা বস্তু বিকিবলৈ হ'লেও ক'লেও ধুনীয়াকে য'তে ত'তে আমি গাঁৱে ভূঞে সোমাই বিক্ৰী কৰি মেলি আমি বেপাৰখন কৰি থাকিব পৰা যায় আৰু বাইকৰ ক্ষেত্ৰত মানে কি হয় আজিকালি চবেইতো বাইকেই চলায় বেছিভাগ ক'বালৈ গ'লেও বাইকেই চলাই যায় কিবা কৰিলে হ'লেও চবতে বাইকখন এখন তাৰমানে আমাৰ জীৱনত লাগতিয়াল সম্পদ হিচাপেনে আমি ব্যৱহাৰ কৰা লেখিয়া কৰি থাকোঁ আমাক প্ৰত্যেকটো মুহূৰ্ততে এখন বাইকখন দৰকাৰ হয়েই আমাক আৰু বাইকখন থাকিলে গ'লে বহুত কণে সুবিধা হয় যিটিখন আপুনি তাৰমানে চলা ফুৰা ক'বাত ক'বালে যোৱা বেপাৰ বাণিজ্যটো ক'লোৱে তাৰপিছত আৰু দ্বিতীয়তে আপোনাৰ চলাবলেও ভাল বাইকখন আপোনাৰ মুঠতে বহুত কাৰণে বাইকখন আমাক লাগতীয়াল সম্পদ হিচাপে ব্যৱহাৰ কৰি থকা লেখিয়াই হৈছে আৰু এতিয়া ক'বলৈ গ'লে